ঈশ্বৰ এটা আমাৰ ধাৰণা ঈশ্বৰৰ নামৰ এটা শব্দ ইয়াৰ লগত আমাৰ গোটেই জীৱ জগতৰ সম্বন্ধ আছে বেয়া কাম কৰা লোকক শাস্তি দিব বুলি ভবা হয় এইটো এটা বিশ্বাস আমাৰ শাস্ত্ৰত এটা কথা আছে যে বিশ্বাসে মিলয় হৰি মই যদি ভাবোঁ ইয়াতে ব্ৰহ্মাণ্ড আছে বিশ্ব আছে জড় জগতৰ সকলো আছে ইয়াতে হ'বও পাৰে সেইকাৰণে আমি সৎ কৰ্ম কৰিলে সেই নেদেখাজনে আমাক সৎ কৰ্মৰ ফলাফল ভাল দিব বুলি আমি ভাবোঁ যিহেতু আমি আজি যি স্থানত উপনীত হৈছোঁ কলেজৰ প্ৰৱক্তা বা কিবা হিচাপে আমি সৰুৰ পৰা যিখিনি সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰিছোঁ সেই সময়তো আমি ঈশ্বৰ নামৰ শব্দতো পাহৰি যোৱা নাই ঈশ্বৰত আমি আগত লৈ মই এতিয়াও ক'ৰবালে গ'লে ভগৱানক সাক্ষী কৰি ঈশ্বৰৰ নামত এটা ষ্টেপ ঘৰত দিওঁ আহি পেলাই ঘৰত সোমাওঁ যে সেই ঈশ্বৰৰ নামৰ যিটো সত্তা নেদেখা বস্তু দেখাবিলাকক আমি বিশ্বাস বৰকৈ কৰিব নোৱাৰোঁ যিহেতু জড় জগত জীৱ জগত সকলোতে এই ঈশ্বৰ নামৰ এটা সত্তা পৃথিৱীত ব্যাপী আছে যাৰ মহিমা কোনেও পাব নোৱাৰে কোনো মহিমা কৈ পেলাই লিখি পেলাই বা ভাষণ দি শেষ কৰিব নোৱাৰে গতিকতে আমি যদি সৎকৰ্ম কৰোঁ ভাল কাম কৰিছোঁ জীৱনত ভাল কাম কৰাৰ বাবে ভাল ফলাফল আমি পাওঁ এটা কথা আমি পাইছিলোঁ আগতে যে ফলাফল ফল এটা বিভুৰ হাতত বিভুমানে সেইজন নিৰাকাৰ নিৰঞ্জন প্ৰভূ ভগৱন্ত তেখেতে আমাক ভাল সেইটো আমি দেখিছোঁ সময়ত বহুত মানুহে দেখিছোঁ কিবা এটা বেয়া হৈছে তেওঁ হয়তো নিশ্চয় কিবা এটা বেয়া কাম কৰিছে কৰ্মফল আমাৰ যদিও কপালত লিখা থাকে বুলি কয় কিন্তু আমাৰ চেষ্টা আমি যদি ভাল কামো কৰোঁ সমাজত ভাল কাম কৰোঁ ভাল ফলাফল পাম নেদেখা যদি আমি ভাল পুৰস্কাৰ দিব সেই পুৰস্কাৰটো আমাক ভগৱানে কোনো সপোনত দেখুৱা নাই কিন্তু আমি হাতে হাতে পুৰস্কাৰটো পাবলৈ সমৰ্থবান হওঁ অন্ধ লোককো তেনেকে দিয়ে কাৰোবাকো দিব পাৰে তেওঁ ইন্দ্ৰিয়বিলাক ভাল নহ'ব পাৰে ইন্দ্ৰিয়বিলাক তেওঁলোকে বেমাৰী হ'ব পাৰে বা মানে সুস্থ নহ'ব পাৰে অথচ ভগৱান তেওঁক সৎকৰ্মৰ ফল সতেই দিব আৰু অসৎকৰ্মৰ ফল অসৎ পাব আৰু এই জনমতে দিয়ে বুলি কোৱা হৈছে এতিয়া শাস্ত্ৰবিলাক আমি যদি পঢ়িবলৈ চাওঁ সৎ কৰ্মৰ ফল এই জনমতে পায় কিন্তু বিশ্বাস কৰা হয় যেআগতে চাগে মানৱী জনম আমি সফল কৰিছিলোঁ সেইকাৰণে আমাৰ ভাল কাম কৰিছিলে আমাৰ আত্মাটোৱে এতিয়া ভাল মানুহ হৈছে সমাজত কিবা এটা আগবঢ়াব পাৰিছোঁ বৰঙনি দিব পাৰিছোঁ সেইকাৰণে কৰ্মফল মানুহে আশা কৰিব লাগে যে ভাল কাম কৰোঁ জীৱনত ভাল ফলাফল পাম পাছৰ জনমতো আমি আকৌ মানুহ হিচাপে শ্ৰেষ্ঠ জীৱ হিচাপে সমাজত জন্মগ্ৰণ গ্ৰহণ কৰিব পাৰোঁ সেইটো কাৰণেই শাস্ত্ৰবিলাকত এইবোৰ নীতিশিক্ষা আমাৰ দিয়া আছে বিভিন্ন শাস্ত্ৰবিলাকত যদি শাস্ত্ৰবিলাক ঘোষা নামঘোষা কীৰ্তন দশম ৰত্নাৱলী ভাগৱত সকলো বিলাকত সেইটোৱে কৈ আছে যে কৰ্মফল আমি কৰ্ম কৰিলে ভাল ফলাফল পাম ভগৱান শ্ৰীকৃষ্ণ ইমান কষ্টত তেখেতে তেওঁ জন্মগ্ৰহণ কৰিছিলে তেওঁক অসুৰে মাৰিব নোৱাৰিলে কোনোবাই মাৰিব নোৱাৰিলে গতিকে তেওঁ নন্দৰ ঘৰত ৰখাই পেলাই হ'লেও ভগৱান শ্ৰীকৃষ্ণক তাত নন্দ যশুদাই ডাঙৰ দীঘল কৰি মানৱ সমাজত তেওঁ অসুয়া অপ্ৰীতি শেষ কৰিবৰ কাৰণে জনম দিলে ডাঙৰ দীঘল কৰিলে তেওঁলোকক তেওঁ জন্ম ডাঙৰ দীঘল কৰিলে আৰু তেওঁৰ কীৰ্তি গোটেই জগতে বখানিবলে বাধ্য হৈছে এনেহেন সময়ত আমি ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য মানৱ বৰিশে এই কথাবিলাকো কোৱা হয় যে মানুহ জীৱন পাবলৈ আমাৰ ক'ত জনমৰ আমাৰ ত্যাগৰ ফল কত জন্মৰ কষ্টৰ ফল মানৱ জীৱন আমি অথলে নিব নালাগে সেই ঈশ্বৰৰ লগত মানৱ জীৱনৰ সম্পৰ্ক আছে আমাৰ কৰ্মফল আমি এই জনমতে পাম সৎকৰ্ম ফলাফল সৎ আৰু অসৎকৰ্মৰ ফলাফল অসৎভাৱে আমি পাওঁ গতিকতে আমি ক'ব পাৰোঁ যে এইবিলাকত বিজ্ঞানৰ ভিত্তি আছে বিজ্ঞানীসকলেও ঈশ্বৰক পাহৰিব নোৱাৰে ডক্তৰসকলেও পাহৰিব নোৱাৰে সকলোতে আগত ভগৱানক তেওঁলোকে সাক্ষী কৰি বা পূজা পাতল কৰি তেওঁৰ নামত অৰ্চনা কৰিহে তেওঁলোকে গৱেষণাগাৰতো নামে জানিবলৈ পোৱা মতে মহাকাশ বিজ্ঞানীসকলেও ঈশ্বৰৰ নামত পূজা কৰিহে তেওঁলোকে বিজ্ঞানৰ অৱদানখিনি আমাক জানিবলৈ দিয়ে বা মহাকাশ বিজ্ঞানী হিচাপে তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি যায় সকলো পুৰুষ মহিলাই সকলো ল'ৰা ছোৱালীবিলাকেই ভগৱান নামৰ সত্তাটোক উপলব্ধি কৰিব পাৰিলেহে তেওঁলোকৰ মনৰ পৰা অন্ধবিশ্বাস নাইকিয়া হ'ব আৰু তেতিয়া ভাবিব লাগিব যে আমি ভাল কাম কৰিলে ভগৱানে আমাক শাস্তি নিদিয়ে বেয়া কাম কৰিলে আমাৰ শাস্তি হাতে হাতে পাওঁ সেইকাৰণে কয় ফলাফল ফল এটা বিভুৰ হাতত বিভু মানে সেই ভগৱানৰ কথাই কৈছে শাস্ত্ৰবিলাকত গতিকে আমি ভাল কাম কৰি পৃথিৱীত মানৱ জীৱন এনেও খন্তকীয়া সেইকাৰণে আমি এই জীৱনটোক খন্তকীয়া জীৱনটোক আমি দীৰ্ঘম্যাদী কৰিব লাগে যেনেকে শংকৰদেৱে নিৰামিষভোজী আহাৰ গ্ৰহণ কৰি তেখেতে যদি ভাৰতবৰ্ষখন অসমখন ঘূৰি ঘূৰি ধৰ্মীয় স্থাপন ধৰ্মীয় কাম কৰি পেলাই তেখেতে এশ ঊনৈছ বছৰ জীয়াই থাকিবলৈ সমৰ্থৱান হ'ল তেখেতে আজিৰ যুগৰ নিচিনাকে বিভিন্ন ৰাগিয়াল দ্ৰব্য মাছ মাংস মঙহ এইবোৰ খোৱা নাছিলে তেখেতে তেখেতে মাত্ৰ ঢেকীয়া খাই যেনেকে খাইছিলে মাধৱদেৱ ঢেকীয়াখোৱা নামঘৰ পাতিছিলে শংকৰদেৱৰ সেইভাগে ধৰ্ম প্ৰচাৰ কৰিছিলে সাধাৰণ বস্ত্ৰ পিন্ধি পেলাই তেখেতে গোটেই মানে ঠাইতে সত্ৰ নামঘৰ মণিকোট স্থাপন কৰি খোল তাল বাদ্যৰ যোগেদি মানুহক গোটেই অসমত ৰজন জনাই দিছিলে অসম দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কৈছিলে কাশী বৃন্দাবন মঠুৰালৈকে তেখেতে গৈছিলে দ্বাৰকালৈকে তেখেত গৈছিলে সেই খোজকাঢ়ি খোজকাঢ়ি গৈছিলে সেইখনত গাড়ী মটৰ নাই শংকৰদেৱৰ দিনত চৈধ্যশ খৃষ্টাব্দত কোনো গাড়ী মটৰ নাছিলে গতিকে তেনেহেন শংকৰদেৱৰ আমি অনুসৰণ কৰি আমি এনে ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হ'ব নালাগে যিহেতু আমি কৰ্মফল সদায় পামেই ভাল কৰ্মৰ ফল ভাল বেয়া কৰ্মৰ ফল বেয়া